মই বৰদুমচাৰ পম্পীমণি হোটেললৈ কল কৰিছোঁ মই কঁঠালগুৰিৰ পৰা কৈছোঁ মই আপোনালোকৰ হোটেলত কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ মিঠাই গতিকে আপোনালোকৰ মিঠাইখিনি পোৱাৰ বিনিময়ত মই আপোনালোকক পইচাটো মোবাইলৰ গুগল পে' যোগে হেৰি কি কয় পে'মেণ্ট কৰি দিছিলোঁ কিন্তু পইচাটো আপোনালোকৰ তাত সোমোৱা নাই কি কাৰণে সেইটো নেজানিছোঁ হয়তো কিবা মোবাইলৰ টেকনিকেল প্ৰবলেমৰ বাবেও হ'ব পাৰে গতিকে আপুনি অতি সোনকালে যদি পাৰে মোক পইচাটো ঘূৰাই পঠোৱাৰ কিবা ব্যৱস্থা কৰি দিব পাৰিবনে